হয় দাদা কওকচোন অঁ হেল্ল' হয় দাদা মই চিম এখন উলিয়াব লাগিছিল হয় জিঅ' চিম এখন ল'ব বিচাৰিছিলোঁ

হয় নেকি এয়াৰটেলৰ ভালে আছে ন কিন্তু মোৰ ঘৰতটো আপোনাৰ এয়াৰটেলৰ ইমান এটা নেটৱৰ্কটো কম দেখাই দেখোন মোৰ ঘৰত মই আপোনাৰ মৰিগাঁওৰ পৰা কৈছিলোঁ

হয় হয় তাৰ কাৰণে ডকুমেণ্টেছ কি কি লাগিব আৰু ফটো ফটোৰ ছাইজটো পাচপৰ্টনে ফটোৰ ছাইজটো পাচপৰ্ট ফটো লাগিব ন

ঠিক আছে আৰু এনেই আপোনাৰ একটিভ হওঁতে কিমান দিন লাগিব চিমটো চিমটো আপোনাৰ একটিভ হওঁতে কিমান দিন লাগিব এঘণ্টাত হৈ যাব ন

ঠিক আছে বাৰু তেতিয়াহ'লে ঠিক আছে ঠিক আছে হ'ব দিয়ক ঠিক আছে ভাল লাগিল ভাল লাগিল ঠিক আছে ধন্যবাদ